মোৰ প্ৰিয় খেল বুলি ক'লে ক্ৰিকেট আৰু ক্ৰিকেটৰ নিয়ম বহুত আছে আৰু তাৰ কৌশলবোৰ বনাই ক'ব পৰা যাব ক্ৰিকেটটো অতি ভাৰতবৰ্ষৰ অত্যন্ত এটা জনপ্ৰিয় খেল হৈছে ক্ৰিকেট আৰু ক্ৰিকেটৰ আজি ভাৰতবৰ্ষৰ এটা উৎসৱত জড়িত হৈ পৰিছে মানুহৰ ক্ৰিকেটটো ভাৰতবৰ্ষৰ এটা আৱেগৰ লগত খাপ খাই পৰিছেগৈ আৰু ক্ৰিকেটৰ নিয়ম বহুত আছে আমি গাঁওবোৰত বা আমাৰ অঞ্চলবোৰত যিবোৰ খেল অনুষ্ঠিত কৰা হয় সেই খেলবোৰৰ নীতি নিয়মবোৰ আমি যিবোৰ আন্তঃৰাষ্ট্ৰীয় খেলত হওক বা ৰাষ্ট্ৰীয় খেলত হওক যিবোৰ নিয়ম প্ৰযোজ্য হয় সেইবোৰ নিয়মমতে আমাৰ অঞ্চলৰ খেল যিবোৰ আমাৰ অঞ্চলত বা গাঁৱত যিবোৰ খেল অনুষ্ঠিত কৰা হয় সেই খেলবোৰ সেই নিয়মৰ নিয়মমতে সেই খেলবোৰ অনুষ্ঠিত কৰা হয় আৰু খেল প্ৰিয় খেল যোন ক্ৰিকেট বুলি কোৱাৰ লগে লগে আমাৰ এঘাৰজন এটা টীমত দুটা টীম থাকে দুটা টীমৰ এঘাৰজন এঘাৰজন বাৰ বাইছজন খেলুৱৈ হয় আপোনাৰ দুজন খেলৰ এম্পেয়াৰ ধৰা হয় বা যিটো এম্পিয়াৰক এম্পিয়াৰ থাকে এম্পিয়াৰৰ পৰা আমি দুজন খেলটো আমি দুটা দুটা দলৰ মাজত দুজন কেপ্টেনত নিৰ্ধাৰণ কৰি দিয়া হয় আৰু কেপ্টেনকৈ নিয়মসমূহ বুলি ক'লে আমি ধৰি লওক আমি এঘাৰজন খেলুৱৈৰ ভিতৰত আমি তাৰে আমি দুজন ফাৰ্ষ্ট বেট অপেনিং যিজন ধৰা হয় ৱান ডাউন ধৰা হয় টু ডাউন তেনেকৈ আমি খেলোৱা হয় আৰু আপোনালোকৰ কিপাৰ থাকে আৰু দ্বিতীয়তে আমাৰ ফাৰ্ষ্ট বলাৰ থাকে ফাচ বল স্পিনো কৰিব পাৰে বা পেচো দিব পাৰে আৰু খেল বুলি খেল ক্ৰিকেট খেলটো অতি জনপ্ৰিয় খেল সেইটো সকলোৱে জানে আৰু নিয়ম আৰু কিছুমান নিয়ম আছে খেলত যেনে আজি আমাৰ এই অঞ্চলবোৰত সেইটো নিয়ম এতিয়ালৈকে প্ৰযোজ্য কিছুমান নিয়ম প্ৰযোজ্য নাই বা সুবিধাৰ অসুবিধাৰ কথাও থাকে লগতে আমাৰ যিমান পাৰি আমি আন্তঃৰাষ্ট্ৰীয় পৰ্য্য়ায়ত যিবোৰ খেলৰ নিয়ম পৰ্য নিয়ম কৰা হয় সেইবোৰ খেলত সিমান আমি যাব যাব পৰা নাই যেনেকৈ আপোনাৰ ধৰি থাকে বা আপোনাৰ এইটো ৰিভিউ চিষ্টেম সেইবোৰ আমাৰ অঞ্চলবোৰত সেই খেলবোৰ সেই চিষ্টেমটো আমাৰ অঞ্চলবোৰত যিবোৰ খেল অনুষ্ঠিত কৰা হয় সেই অনুষ্ঠিত হোৱা খেলবোৰত আমি সেই নিয়মবোৰ প্ৰযোজ্য কৰা নাই যিকি নহওক আমি যিকেইটা যিটো আন্তঃৰাষ্ট্ৰীয় খেলত আমি যিবোৰ নিয়ম খোৱা হৈছে যে প্ৰতিটো দল এঘাৰজনে খেল থাকিব খেলুৱৈ থাকিব দুটা দল তাৰে এজন কেপ্টেইন এটা প্ৰতিটোত এজন কেপ্টেইন থাকিব সেইটো আমাৰ আন্তঃৰাষ্ট্ৰীয় হওক আমাৰ একেই একেই হয় আৰু দ্বিতীয়তে আমাৰ এই অভাৰঅল যিটো আন্তঃৰাষ্ট্ৰীয় যিটো অভাৰ আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত যিবোৰ বিছ অভাৰ পঞ্চাছ অভাৰ খেল হয় আমাৰ সেইটো আমি সেইটো আমাৰ ইমান এটা আমাৰ মানে সুবিধা অসুবিধা ওপৰত তাক খেলি আমি খেলবোৰ আমাৰ অভাৰটো কমকৈ খেলোৱা হয় আৰু আমাৰ বিশেষকৈ আমি কিছুমান বিশেষ বুলি ক'লে আম বিশেষকৈ আমি ভাৰ যিটো আন্তঃৰাষ্ট্ৰীয় যিবোৰ খেলৰ নিয়ম বা যেনেকৈ ধৰি লওক আমাৰ ফ'ৰ্ট এম্পেয়াৰ থাকে আমাৰ সেই চিষ্টেমটো আমাৰ ইয়াত সেইটো আমি কিত কৰিব পৰা হোৱা নাই বা সেইটো কৰিব নোৱাৰিম বাৰু আমাৰ কিন্তু আমি সাধাৰণভাৱে যিটোৰ গাঁও অঞ্চলৰ যুৱক ল'ৰাসকলে হওক বা ছোৱালীসকলে হওক তাহাঁতে মানে মন মানুহ ভাল শৰীৰ ভাল হৈ থাকিবলৈ মন ভাল হ'বলৈ বা সেই কিছুমান কাৰণে ক্ৰিকেটটো অত্যন্ত খেলা হয় কিন্তু আমাৰ আমাৰ অঞ্চলৰ যিহেতু খেল আমি বাৰ মাহৰ ভিতৰত আমি ছমাহ বা চাৰি মাহ পাঁচ মাহহে আমি খেলিব পাৰোঁ কিন্তু আমাৰ অঞ্চল আমি ধান কটাৰ পিছত আমি ফিল্ড উলিয়াবলগীয়া হয় পথাৰত আৰু ফিল্ড উলিয়াই পেলাই আমি ফুট ক্ৰিকেট খেলখন খেলিব খেলোৱা হয় অৰ্থাৎ আৰু পুহ পুহমানত আমাৰ ধান চান মানে যে দাই সম্পূৰ্ণ হয় তাৰপিছত আমি ফিল্ড উলিয়াবলগীয়া হয় ফিল্ড উলিওৱাৰ পিছতহে আমি খেলবোৰ খেলিবলগীয়া হয় সেইটো কাৰণে আমাৰ সম্পূৰ্ণৰ পথাৰৰ মাজত অনুষ্ঠিত হোৱা হোৱাবাবেই সকলো আমি নিয়ম খেলখনত প্ৰযোজ্য় কৰিব পোৱা নাযায় যিহেতু আমি যি পাৰোঁ যেনেকৈ পাৰোঁ আমি তেনেকৈ খেলোৱা হয় আৰু তেনেকেই খেল অনুষ্ঠিত হৈ আহিছে বা যদি আমাৰ গাঁৱৰ ভিতৰত হওক বা এটা অঞ্চলৰ ভিতৰত যেতিয়া খেল পতা হয় জিলাভিত্তিকো কেতিয়াবা খেল পতা হয় অ অঞ্চলবোৰত তেনেকৈও কেতিয়াবা অভাৰটো বঢ়াই দিয়া হয় তেতিয়া অলপ নিয়ম সাল সলনি কৰিবলগীয়া হয় কিন্তু আমি যেত নিয়ম বুলি ক'লে আমি এতিয়া যেনেকৈ আমি আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্য্য়ায়ত খেলবোৰত যে এঘাৰজনে খেলে তেনেকৈ আমাৰ গাঁও অঞ্চলত মানে আজিকালি ল'ৰা ছোৱালীবোৰৰ সময়ৰ অভাৱৰ থাকে কম গাঁৱত কম ল'ৰা পোৱা হয় বা অঞ্চলত কম ল'ৰা পোৱা হয় সেইটোকাৰণে ছজন পাঁচজন বা সাতজনক ধৰি এটা টীম গঠন কৰিবলগীয়া হয় আৰু কেনেকৈ আমি খেল অনুষ্ঠিত কৰা হয় আৰু সেই তেতিয়া সাতজন আঠজন খেল তিনিওভাকো খেল খেলোৱা হয় আৰু তিনিওভাকে খেল খেলিলেও আপোনাৰ তেতিয়াও মানে ফিল্ড মানে আপোনাৰ সাতজন বা ছজনেহে খেলিব পৰা হয় তেতিয়াও তেনেকুৱা কিছুমান নিয়ম আমি নিজেই কৰি ল'বলগীয়া হয় কিন্তু আজি গাঁও অঞ্চলত বিশেষকৈ ল'ৰা সংখ্যাটো মানে কমি আহিছে কমি অহা মানে বা যিকেইজন থাকে বা কি ক্ষেত্ৰৰ ক্ষেত অত্যন্ত মানে মানে সময় দিব পাৰে খেলত তেওঁলোকে খেলটো বজাই ৰাখিছে যেনে গাঁৱৰ অনুষ্ঠানবোৰ যে কিছুমান দৰে বজাই দিছে খেলৰ ক্ষেত্ৰত তেনেকে কিছুমান ল'ৰাই মানে বজাই মানে ধৰি ৰাখিছে আৰু সেই ধৰি ৰখাৰ ক্ষেত্ৰত আমি সেইটো কাৰণে খেলটো আমি তেনেখন নিয়মত হয় আৰু আমাৰ কিছুমান আৰু কিছুমান নিয়ম থাকে আৰু সেই নিয়মবোৰ আমি খেলৰ কোনটো খেল কেনেকৈ মানে আমি আমি ধৰি লওক আমি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্য্য়ায়ত যিটো ডিছবলে খেল খেলোৱা হয় আমাৰ খেলবোৰ টেনিছ বলে খেলোৱা হয় যিটো টেবুল টেনিছত ব্যৱহাৰ কৰা হয় সেই টেবুল টেনিছটোৱে আমাৰ ক্ৰিকেটবোৰ খেলোৱা হয় আৰু আমাৰ সেইটো কাৰণে আমাৰ পেট পিন্ধিবলগীয়া কোনো কাৰণ নাথাকে আৰু আমি তেনেকেই আমাক খেল খেলোৱা হয় আৰু

খুঁটি কেতিয়াবা ষ্টাম্প আমি বাঁহৰ খুটিয়ে ষ্টাম্প কৰি খেলিবলগীয়া হয় বেটটো বাৰু আজিকালি আগতে বেট বুলি ক'লে আমাৰ বাহঁ বেট কাঠৰ বেট এনেকৈ আছিল কিন্তু আজিকালি বেট চেটবোৰ কিনিবলৈ পোৱা যায় আৰু তেনে কিনি আনিয়ে খেলা হয় তেনেকৈ আমাৰ খেলকো আমাৰ কৌ আমাৰ খেল তেনেকেই মানে চলি আছে বুলি ক'ব পাৰি